হেল্ল'

অঁ মই মানে কাজিৰঙা যাব বিচাৰিছিলোঁঁ অঁ আপুনি মানে গাইড কৰে ন অঁ মানে তালৈ ভিতৰত যোৱা গাড়ী পাম নেকি অঁ হয় অঁ অঁ অঁ হয় হয় অঁ ঠিক আছে বাৰু আৰু মানে ভিতৰলৈ যোৱা গাড়ী পাম ন ফুৰিব যাবলৈ অঁ অঁ তাত থ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ হয় হয় হয় হয় অঁ অঁ অঁ ঠিক আছে বাৰু তেতিয়াহ'লে মই যাম বাৰু আপোনাক ক'ল কৰিম অঁ অঁ ঠিক আছে